লখিমপুৰ জিলাত আমি সাধাৰণতে দেখা পোৱা কিছুমান উৎসৱ পাৰ্বণ হৈছে ফাট বিহু প্ৰথমতে যদি আমি ফাট বিহুৰ কথা উল্লেখ কৰিবলৈ যাওঁ ঢকুৱাখানাৰ মৌঘুলি চাপৰিত হোৱা ফাট বিহু গোটেই অসম জুৰি বিখ্যাত কাৰণ এই ফাট বিহু আমি বিহুৰ লগত জড়িত যিবোৰ ৰীতি নীতি পৰ পৰম্পৰা সেই সকলোবোৰ এই ফাট বিহুত উদযাপন কৰা হয় আৰু ফাট বিহু চাবলৈ বহু দূৰ দূৰণিৰ পৰা পৰ্য্যটকো অহা দেখা যায় ফাট বিহু ইমানেই ভিৰ হয় যে মানে বহুত ওলোৱা সোমোৱা কৰিবলৈয়ো তাত চিন্তা কৰিবলগীয়া হয় দুই নম্বৰতে যদি আমি কওঁ যে সোণোৱাল কছাৰীসকলে বহুৱা উৎসৱ পালন কৰে তেওঁলোকে বিহুৰ শেষ বুলি তেওঁলোকে দেৱ দেৱী পূজা কৰে তেওঁলোকে এজন দুজন লোকে কলপাত পিন্ধিলৈ তেনেদৰে দেৱ দেৱীৰ পূজা কৰে তেওঁলোকে বহুৱা উৎসৱ তেনেদৰে পালন কৰে আৰু নাৰায়ণপুৰত আমি চাবলৈ গ'লে বোকা বিহু দেখা পোৱা যায় গৰু বিহুৰ দিনা সকলোৱে মিলি গাৱঁৰ ডেকা গাভৰুৱে পথাৰত গৈ বোকা বিহু পালন কৰে বোকা সানি গাত তেনেদৰে গৰু বিহুৰ দিনাই সেই বোকা বিহু পালন কৰে আৰু সাধাৰণতে আমি দেখা পোৱা সাংস্কৃতিক অনুষ্ঠান বুলি ক'বলৈ হ'লে উৎসৱ পাৰ্বণৰ ভিতৰত আমাৰ বিহু তিনি বিহু পৰে বা মুছলিমসকলে আমাৰ পালন কৰা ঈদ বা আমাৰ চুবুৰীয়া কিছুমান অঞ্চলত খ্ৰীষ্টানলোকসকলে পালন কৰা বৰদিন তেনেদৰে সেইবিলাক সৰু সৰু উৎসৱ পাৰ্বণ চলি থাকে কিন্তু মূল উল্লেখ কৰিবলগীয়া তিনিটাই আছিলে ফাট বিহু বহুৱা আৰু নাৰায়ণপুৰৰ বোকা বিহু